অসমীয়া ফকৰা যোজনা বুলি ক'লে আচলতে আমি গাৱলীয়া মানুহখিনিয়ে সহজতে বুজি পাবৰ বাবে ব্যৱহাৰ কৰা কিছুমান প্ৰবাদকে বুজি পাওঁ ফকৰা যোজনাবোৰ আচলতে গাঁৱলীয়া মানুহবোৰৰ মাজত বেছিকে প্ৰচলিত হয় গাওঁৰ মানুহসকলে বেছিকৈ কোৱা দেখা যায় ফকৰা যোজনাসমূহে কম কথাতেই যিকোনো এটা বিষয় যিকোনো এটা বস্তুৰ ওপৰত স্পষ্টকৈ বুজাই দিয়ে আৰু এইখিনি গাঁৱলীয়া মানুহখিনিয়ে দৈনন্দিন জীৱনত বেছিকৈ ব্যৱহাৰ কৰে ময়ো বা আমিও আইতা ককাৰ পৰাই এই ফকৰা যোজনাবোৰ শিকিছোঁ প্ৰথম আৰু মোৰো তেনেকে ফকৰা যোজনা বুলি ক'লে বহুতখিনি আছে ত' তাৰে ভিতৰত মই কেইটামান কৈ দিছোঁ অতি ভক্তি চোৰৰ লক্ষণ আঠুৱা চাই ঠেং মেলা অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ উলুৰ লগত বগৰী পুৰা তুলসীৰ লগত কল পটুৱাৰ মুক্তি টেঙা আম এবাৰহে বেচিব পাৰি চীনা হাঁহৰ ঠোঁটলৈকে মঙহ আৰু হাতী মাৰি ভুৰুকাৰ ভৰোৱা গছত কঁঠাল ওঁঠত তেল নৌ খাওঁতেই ছেল বেল আইৰ সমান হ'ব কোন নৈৰ সমান ব'ব কোন আপোন ভালেই জগত ভাল